ৰাজহুৱা সেৱা আৰু যদি নীতি প্ৰশাসনৰ আমি চাওঁ গোটেইখিনি ভূমিকাটো চৰকাৰে পালন কৰে যদি আমি এডুকেশ্যন ক্ষেত্ৰত চাওঁ তাত আমাৰ হয় হয়তো বহুত অংগনবাড়ীবিলাকত আমি দেখোঁ শিক্ষাৰ কমি মানে চৰি শিক্ষকৰ কমি হৈ আছে তাত নতুন নতুন শিক্ষকৰ ৰিকুৱাৰমেণ্ট দিব পাৰে বা আমি যদি প্ৰাইভেট স্কুলত চাওঁ আজিকালি তেওঁলোকৰ ৰিজাল্ট ভাল হয় তো আমাৰ চৰকাৰী মানে স্কুল কলেজ বা যিয়ে হওক তাত আপোনালোকৰ ৰিজাল্টবিলাক অলপ বেয়া দেখা যায় তাত আমাৰ চৰকাৰে অলপ গুৰুত্ব দিব পাৰে যে কিয় বেয়া হৈছে ৰিজাল্টবিলাক কিয় ভাল মানে প্ৰাইভেটত ভাল হয় গতিকে সেইবোৰত অলপ চৰকাৰে চকু দিব পাৰে বা আমাৰ যিসকল জিলা উপায়ুক্ত থাকে তেওঁলোকে ভিজিট দিব পাৰে স্কুল কলেজত যি যি ৰিকুৱাৰমেণ্ট লাগে মানে চৰি যিবিলাক যি যি বস্তুবিলাক লাগে যি যি বস্তুৰ কমি হৈছে সেইবিলাক ভালকৈ ডেভেলপ কৰিব পাৰে আৰু চৰকাৰে ইনিচিয়েটিভ লৈছে ভাল ভাল মই নকওঁ যে নাই লোৱা বুলি লৈছে বহুতো লৈছে কিন্তু হয়তো আমি কিছু জেগাত কিছু মানে ক্ষেত্ৰত পিছ পৰি আছোঁ সেইকাৰণে হয়তো আমাৰ চৰকাৰী যিবিলাক শিক্ষানুষ্ঠান তাত আপোনাৰ ভাল ৰিজাল্ট পোৱা নাযায় প্ৰাইভেটত বেছিকৈ পোৱা যায় আৰু প্ৰাইভেট কলেজ বেছি খোলাতকৈ আমি ভাবোঁ যে চৰকাৰী কলেজ বা স্কুলসমূহ খুলিব লাগে তাৰপিছত আপোনাৰ যদি আমি হেল্থৰ ক্ষেত্ৰত চাওঁ হেল্থটো আমি দেখা পাওঁ বহুত আমাৰ হস্পিটেলত আমাৰ কি কয় ডক্তৰৰ কমি হয় ডক্তৰে ভালকৈ চেকআপ নকৰে প্ৰাইভেটত গ'লে আপোনাৰ ফিজ বেছি হয় আৰু আপুনি যদি আমি চৰকাৰী এখনত যাওঁ কাৰণ আমাৰ বেছিভাগতো আমাৰ দৰিদ্ৰ দুখীয়াসকল মানুহে থাকে আমাৰ তো গতিকে যিহেতু যিবিলাক ধনী ধনী মানুহ তেওঁলোকে বাৰু যাব পাৰে ধৰক আপোনাৰ প্ৰাইভেট কি কয় হস্পিটেলত কিন্তু আমাৰ যিহেতু যিবোৰ দৰিদ্ৰ মানুহ ডেইলি হাজিৰা কৰি খোৱা মানুহ তেওঁলোকেতো যাব নোৱাৰে ধৰক প্ৰাইভেট হস্পিটেলত তেওঁলোকৰ কাৰণে সেই চৰকাৰী হস্পিটেলখনতে যাবলগীয়া হয় গতিকে তাত আপোনাৰ দেখা পোৱা যায় যে আমাৰ এম্বুলেঞ্চৰ কমি থাকে ধৰক আপোনাৰ ডক্টৰৰ কমি থাকে নাৰ্ছৰ কমি থাকে তেওঁলোকক মাতিলে সময়ত আহি নাপায় সেইকাৰণে বহুতো আৰু ধৰক ৰং ট্ৰিটমেণ্টৰ কাৰণেও বহুতসকলৰ মৃত্যু হোৱা দেখা যায় গতিকে সেই হেল্থৰ ক্ষেত্ৰতো আমাৰ চৰকাৰে বহুতখিনি ডেভলপ কৰিব বাকী আছে গতিকে আমি যদি চাবলৈ যাওঁ এই হস্পিটেলবোৰৰ কিছু বস্তু বস্তু নাপায়েই যিবিলাক বস্তু লাগতিয়াল হয় ধৰক আপোনাৰ বহুত বস্তু আজিকালি ধৰক এইবোৰ চিনেমাৰ জগতত দেখুওৱা গৈছে যে কি ধৰণে আমাৰ হেল্থ চিষ্টেমটো কিমান বেয়া হৈ আছে যিমানে আমি যিমান দি টেক্স ভৰোঁ চৰকাৰক সিমানটি আমি হিচাপমতে আমি উভতাই পোৱা নাই গতিকে সেয়ে মই কওঁ যে আমাৰ হেল্থটো আমাৰ চৰকাৰে অলপ বিশেষ গুৰুত্ব দিব লাগে কাৰণ যিহেতু বানপানী আমাৰ অসমত হৈ থাকে বানপানী হোৱাৰ পিছত বহুতো বেমাৰ বেমাৰ বিকাশ আহে সেইবিলাক আমাৰ চৰকাৰে গুৰুত্বত দিব লাগে তাৰপিছত আৰু আমি যদি কাৰেণ্টৰ চাওঁ কাৰেণ্টৰ সময়ত আজিকালি আজিকালি গৰম দিনততো কাৰেণ্ট গৈয়ে থাকে গৈয়ে থাকে গতিকে তাৰ যদি আমি কি কয় চ'লাৰ পেনেল বঢ়াব পাৰে চৰকাৰে আৰু ধৰক আমি যদি আৰু আমি যদি কি চাওঁ আৰু আমি যদি যদি ধৰক আপুনি কি কয় এইটো ট্ৰাঞ্চপৰ্ট ট্ৰাঞ্চপৰ্টত চাওঁ ট্ৰান্সপৰ্টত আপোনালোকে ধৰক আমাৰ এতিয়া বহুতো ৰাস্তা পদূলি নতুন নতুন গঠন হৈছে তাত আমাৰ চৰকাৰী যিবোৰ এ এছ টি চিৰ আণ্ডাৰত পৰে বাছবিলাক সেইবিলাক দিব পাৰে কাৰণ আজিকালি বাছৰ মানে পপুলেশ্যন বাঢ়িছে যিহেতু বাছ বাছ কাৰ গাড়ী এইবিলাক মানুহৰ প্ৰয়োজন হ'বই গতিকে সেইবোৰত আমাৰলোকে যিমান পাৰে প্ৰাইভেটৰ সলনি আমাৰ চৰকাৰী বাছসমূহ দিব পাৰে সেয়াই আৰু